হেল্ল' ছাৰ মই লেণ্ড ফোনত আজি বিল দিবলগীয়া আছিলে বিল দিলোঁ আৰু বিল দিয়া সেই মেছেজটো আহিছে কিন্তু এই বিল দিয়াৰ পিছত মেছেজটো আহিলে চালোঁ বিল হ'ল বুলি পে'মেণ্ট হ'ল বুলি কিন্তু লেণ্ড ফোনটোৱে কাম কৰা নাই যোগাযোগ কৰিবই প নাই কি হৈছে আপোনালোকে চাই দিব নেকি চাই দিয়কচোন আপোনালোকে কাৰো কাৰোবাক এটা কাৰোবাক পঠিয়াই অফিচৰে কাৰোবাক পঠিয়াই চেক কৰি দিয়ক নহ'লে আপোনাৰ কম্পিউটাৰতে এ যদি কম্পিউটাৰত যদি চাই দিব পাৰে চাই দিয়ক এই নহয় নহয় চাওক আমাৰো কাম আছে বহুত লেণ্ড ফোনত বহুত কৰিবলগীয়া কাম আছে সদায় আমি যেতিয়া কাম কৰোঁ অফিচত তেতিয়া খোৱাৰ আপোনালোকে কিবা এটা ইছ্যু উলিয়ায় বোলে খোৱাৰহে কিবা আছে বোলে আমুকলৈ যাবলৈ আছে এতিয়া নোৱাৰিম তেনেকৈ হ'লে নহ'ব আমাৰো দিগদাৰ হয় আমিওতো কৰিব লাগিব বহুতো আমিও বিভিন্ন কাম কৰিবলগীয়া আছে আমাৰো কাম আছে আমিও কাম কৰিব লাগিব গতিকে আপুনি চাই দিলে বেছি ভাল পাম চাই দিয়ক সোনকালে চাওক ছাৰ তেনেকুৱা কৰিলে নহ'ব আপুনি সোনকালে চাই দিয়ক এনেকৈ হেৰি নহ'লেবা বেলেগক আপুনি যদি নোৱাৰে কম্পিউটাৰ চাবলৈ আপোনাৰ দিগদাৰ হৈছে বা আপোনাৰ কিবা কাম আছে তেতিয়া বেলেগ মানুহ পঠিয়াই চাই দিয়ক তেতিয়া বেছি ভাল হয় আৰু চাই দিয়াৰ পিছত আমিতো হেৰি কৰিম ন কিন্তু মেছেজটোও আহিলে বিলটো পে'মেণ্ট কৰিছোঁ টাইমলি টাইম পে'মেণ্ট কৰোঁ তথাপিও এতিয়া কি হৈছে আমাৰ দৰকাৰ হৈছিলে ন ফোনটো এতিয়া মোৰ ইমাৰজেঞ্চি ইমাৰজেঞ্চি ফোন কৰিবলগীয়া আছে তেতিয়াহ'লে যদি নোৱাৰোৱে কি হ'ব বাৰু কওকচোন ছাৰ আপুনি চাই দিয়ক যদি নোৱাৰে আপুনি যদি কিবা কাম আছে তেতিয়া বেলেগক পঠিয়াই দিয়ক কামটো কৰিব লাগে অঁ হ'ব হ'ব ঠিক আছে আপুনি যদি নোৱাৰে ঠিক আছে হ'ব মই আকৌ যদি অঁ হ'ব ঠিক আছে আপুনি যদি হেৰি কৰে চা চাই চিতি দিয়ক মই ফোন কৰিম যদি আকৌ দিগদাৰ পাওঁ আকৌ ফোন কৰিম ধন্যবাদ